এই এনাৰ্জী ড্ৰিংকটো খোৱাৰ দচ মিনিটমানৰ পিছতেই পেটটো উগুল থুগুল কৰে আৰু বিভিন্ন ধৰণৰ কালাৰৰ কাৰণে জিভাত বহুত সময়ৰ লৈকে ৰংবোৰ থাকি যায়